অঁ এই মই বিচাৰিছিলোঁ হেৰি অঁ অঁ নাৰ্চাৰীত লাগিছে ন এই এইটো প্ৰজ্ঞা নাৰ্চাৰী নেকি অঁ মই অঁ এই মই কেঁচুসাৰ লাগিছিলে অঁ কেঁচুসাৰ দহ কেজি লাগে আছে নে অঁ অঁ অঁ তাৰপিছত আকৌ হেৰি আৰু এই চানপ্ৰেছন আছে নেকি অঁ তাৰপিছত আৰু এই অঁ এই মইটো যাব নোৱাৰিম দে দিব দিয়া আছে নেকি দিবপৰা ডেলিভাৰী আছে নেকি অঁ অঁ মই বাৰু অঁ মই বাৰু ডেল আপোনাৰ যদি ডেলিভাৰী বয় আছে পঠিয়াব মই এইকেইটা ফুলৰো কেইবিধমান ফুলৰ নাম দিম এইকেইটা পুলি দিব আৰু কিছুমান ফুলি ফুলা ফুলো দিব আৰু কেঁচুসাৰো দহ কেজি দিব তাৰপাছত পাতে বাহাৰ ফুল এতিয়া এতিয়া লাহে লাহে বাৰিষা পৰিব যে পাতে বাহাৰ ফুলো লাগে তাৰে পুলি আছে নেকি আছে আছে অঁ অঁ অঁ হ'ব বাৰু হেৰি এতিয়া দামবিলাক আপুনি মই বাৰু লিষ্টখিনি লিষ্টখন দি দিম আপুনি দামবিলাক লিখি মোক হোৱাটছএপত দি দিবচোন অঁ এনেকৈ মই হিচাপ কৰি থ'ম আৰু আপুনি মানে ডেলিভাৰী বয়জনৰ হাতত সেইকেইটা পুলি মই তাৰ সংখ্যা দি দিম সেইকেইটা পুলি দি দিব অঁ অঁ অঁ এড্ৰেছটো দি দিম বাৰু হোৱাটছএপতে বাৰু আপুনি অঁ বাৰু হ'ব আপুনি পঠিয়াই দিব মই ৰাখিছোঁ দিয়ক